হয় হয়

চ' আপুনি খোৱা লোৱাত অলপ ধ্যান দিব লাগিব বেছিকে খাব লাগিব আপুনি ছ' যেতিয়া আপুনি এক্সাৰচাইজ ষ্টাৰ্ট কৰিব তেতিয়া আপুনি প্ৰ'টিনটো বেছিকৈ খাব লাগিব হয় কিয় কাৰণ

তাৰ লগত এক লগে চাবমিট কৰি দিল হৈ যাব

কিন্তু আপোনাৰ সেইটো আপোনাৰ সুবিধা অনুযায়ী বস্তুটো নিৰ্ভৰ কৰিব আপুনি প্ৰথমতে আহক তাৰপিছত আমি আপোনাক ডাইেট প্লেন দিম প্লাচ এক্সাৰচাইজ প্লেন দিম আৰু আপোনাক সুবিধা অনুযায়ীয়ে ডায়েট প্লেন বা এক্সাৰছাইজ প্লেনটো ৰেডি কৰা হ'ব

আপোনাৰ এটা পাৰ্চনেল লোকাৰ থাকিব তাৰোপৰি আমাৰ জিমত বা ধুনীয়া মানে চাফা বাথৰুমৰ সুবিধা আছে

ত' কথাটো সেইটোহে সেনেকুৱা আৰু

ধন্যবাদ

হয় ধন্যবাদ শুভৰাত্ৰী